অঁ এইবাৰ হৰি নহয় খেতি এই খেতি এইবাৰ পানী বানপানী আছে বহুত নষ্ট কৰিলে কৰিলে নি

মোৰ সেই মোৰ এইবাৰ বানপানীয়ে বহুত নষ্ট কৰিলে মানে প্ৰায় পাঁচ বিঘামান মাটি ধান একেবাৰে পানীৰ তলত তিনিদিনমান পানীৰ তলতে থাকিলে কঠীয়াবােৰ গেলি গ'ল আকৌ এইবিলাক নতুনকৈ ৰুৱ লগীয়া হ'ব আমাৰ এই ছাইডে পানীটো যোৱাটো এইফালে পানীটো বৰ পানীয়া বহুত সমস্যা

এই প্ৰথমতে এতিয়া প্ৰথম অৱস্থাত আকৌ পানীয়ে পানী জলসিঞ্চনৰ হেৰিটোও বৰ ভাল নহয় পানীও প্ৰথমতে নেপালোঁ এতিয়া আকৌ দিলে বৰষুণ একে ৰাহে পানী তাত কেনেকুৱা জলসিঞ্চানৰ ব্যৱস্থাটো কেনেকুৱা ভালনে

অঁ পানীটো আইৰণ বেছি আছে আকৌ অঁ আইৰণটো বেছি আইৰণৰ কাৰণে বেছি সমস্যা আকৌ আমাৰ বিশেষকৈ এই আইৰণ বেছি হ'লে মানে খেতিটো বৰ ভাল নহয়

অঁ আমাৰ সেই এই প্ৰথম মানে কঠীয়া পাৰিব সময়তে পানী নাই কঠীয়াও বৰ ভাল নহ'ল কঠীয়াবিলাকো ৰঙা পৰি গ'ল পানী কাৰণে এতিয়া এই পানী যে পানীৰ ব্যৱস্থাটো হ'ল যেন বা এতিয়া বানপানীয়ে হ'ল আকৌ

কি কৰিম মানে এইটো জলসিঞ্চনৰ ব্যৱস্থা এইটো এইবাৰ হেৰি কৰিব লাগিব দৰ্খাস্ত দিব লাগিব পানীৰ ব্যৱস্থাটো অলপমান ভালকে কৰি দিয়ে নেকি ইমানবোৰ চৰকাৰে সুবিধা দিছে যদি আমি সুবিধাটো বৰ ভাল সুবিধা পোৱা নাই পানী হয় আমাৰ সেই একেই সেই পানীটো চফা নহয় পানী আইৰণ বেছি আইৰণ বেছি কাৰণে আইৰণ পানীত আকৌ খেতিও ভাল নহয় মানে এতিয়া এই বছৰ যেন তেন ভাবিছোঁ আৰু এবছৰ গ'ল আৰু অহা বছৰ পৰা মই ভাবিছোঁ নাই পানীৰ ব্যৱস্থাটো অলপ ভালকে হেৰি কৰিব লাগিব বতৰৰ যিটো বতৰৰ যিটো অৱস্থা বতৰৰ কাৰণেও খেতিটো বৰ ভাল নহয় পানী যেতিয়া দৰকাৰ তেতিয়া পানী পোৱা নাযায় আকৌ যেতিয়া পানীটো দৰকাৰ নহয় তেতিয়া আকৌ বানপানী হয় বানপানীৰ সমস্যাৰ কাৰণে বেছি খেতি বাতি বেছি নষ্ট কৰে

এতিয়া সেইকাৰণে এতিয়া আমি এটা কাম কৰিব লাগিব আমি গোটেইখনে মিলি দৰ্খাস্ত দি মিনি জলসিঞ্চনৰ ব্যৱস্থাটো ভাল হেৰি কৰিব লাগিব খেতিৰ কাৰণে এতিয়া জলসিঞ্চন ব্যৱস্থাটোৱে ভাল আৰু এতিয়া কিছুমান এতিয়া যেনেকে চোলাৰ জলসিঞ্চনৰ হেৰি হ'ল সেইবিলাক

আমাৰ ইয়াতো চোলাৰ জমাৰ দৰ্খাস্ত দিয়া হৈছে

অসুবিধা আমাৰ জেগাটো তাতে তোমাৰ খৰাং বেছি হয় নহয় খৰাং হোৱা কাৰণে পানীটো বেছি নহয় পানীটো নেথাকে এতিয়া নৰখে নৰখে ওখ আৰু বানপানী হ'লেও পানীটো ইয়াত পটকে জমা হৈ যায় তল চাইডে জমা হৈ যোৱাৰ লগে পানীটো আমাৰ ওপৰফালে উঠি যায় বানপানী হৈ যায় সেইটো কাৰণে এইবাৰ খেতি মোৰ মোৰ খেতি এনেও বৰ ভাল নহ'লেই এইবাৰ খেতি মানে প্ৰথম অৱস্থা ৰুই অহাৰ পিছতে দেখিছোঁ প্ৰথম পানী তাৰা পৰা কোনো ৰকম ৰুলো ৰোৱাৰ পিছত দেখিছোঁ বহুত দিন পানী নাই নাই নাই আৰু তাৰপিছত যেতিয়া কঠীয়া হেৰি ৰোৱাবিলাক হেৰি হৈ গ'ল টিপ খাই গ'ল হোৱাৰ পিছত আৰু বৰষুণ একেহাই দিয়া পিছত আকৌ বানপানীয়ে হৈ থাকিলে বানপানী হোৱাৰ পিছত আৰু ৰোৱাবোৰ ৰুবা মৰিলে কৰিব ক'তনো সাজিবলে কঠীয়াও এতিয়া পাব লাগিব নহয় সাজিবলে

সেইকাৰণে পানীয়ে বৰ খেতিটো পানীয়ে বেছি সমস্যা

এইবাৰ একদম খেতিটো বৰ ইমান ভাল নহ'বই দেখিছোঁ আমাৰ দিয়া হৈছে দৰ্খাস্ত মানে কি পানী সেইটো ভাল হ'লেও আকৌ চৰকাৰে ইমান জলদি নো ক'ত কৰি দিয়া হ'লেওতো বছৰ ছয়মাহ বছৰতো লাগিবই অঁ এতিয়া আগতে দি থৈলে মানে এই বছৰটো নহ'ব আৰু নেক্সট বছৰ হয় এক বছৰ হয় আমাৰ কৰি দিব দিয়াটো খালি অলপ দেৰি হয় আৰু মানুহবিলাকৰ এতিয়া বিশেষকৈ পানীৰ সমস্যা কাৰণে এতিয়া আমাৰে নহয় চবৰেতো সমস্যা হয় পানীৰ কাৰণে মোৰতো মোৰতো পাঁচ বিঘামান মাটি একেবাৰে ৰোৱা মাৰিয়ে পেলালে পানীয়ে তোমাৰ কিমান হেৰি কৰিলে নষ্ট কৰিলে অঁ সেইখিনি আৰু নাই কিন্তু কোটা ধানটো পাবলৈ আশা আছে আৰু

অঁ পোকে ধৰে বিশেষ পানীৰ কাৰণে বেছি সমস্যা পানীৰ কাৰণে খেতি বেছি আমাৰ ফালে পানীৰ কাৰণে বেছি সমস্যা হোৱাৰ কাৰণে খেতিটো বৰ ভাল নহয় আজিকালি কিছুমান এতিয়া জলসিঞ্চনৰ বৰ উন্নত পৰ্যায় হৈছে কিন্তু সেইবিলাক এতিয়া আমাৰ ইচাইডে আহি পোৱা নাই কিছুমান

খেতি তাকে

সেইকাৰণে আৰু খেতি কৰা খেতিয়কো বহুত কম হৈ গ'ল ন আজিকালি

বিঘাত বিঘাত কিমান বিঘাত খুব বেছি বেছি চয়মোন সাতমোন এনেকে পোৱা যায়

এক কেজি চাউল এনেক ষাঠি সত্তৰ টকা মানত কিনি খোৱা হয় এতিয়া ঘৰৰ চাউল বুলি আৰু অকণমান আৰু গাত নেলাগে কিনা কিনা চাউলবিলাক অঁ কিনা চাউলবিলাকো এতিয়া কিমান সাৰ চাৰ দি মেলি আকৌ আমাৰ এইবোৰতো সাৰ চাৰ তেনেকে দিয়া নহয় অঁ অৰ্গেনিক অৰ্গেনিক অৰ্গেনিক হেৰি পদ্ধতিমতে কৰা হয়তো অঁ অঁ দিয়া নহয় এতিয়া এই পানী পানীৰ ওপৰতে নিৰ্ভৰ কৰি পিনি খেতিটো কৰাটোৱ হয় খেতিটো সেইকাৰণে খেতিটো ভাল নহ'লে মানে এতিয়া অকণমান যিমান খৰচা কৰা হয় সেই খৰচাটোৱেই নোলাগে এতিয়া খেতি অঁ জলসিঞ্চনৰ হেৰিটো অঁ ঠিক আছে তেনেহ'লে তেনেহ'লে আকৌ কেতিয়াবা লগ পাম আকৌ অঁ কথা অঁ ৰাখিব হ'ব বাৰু ঠিক আছে অঁ অঁ